হেল্ল' অঁ হয় কোনে কৈছে বাৰু হয় হয় হয় লখে লখিমপুৰৰ গাৰ্লচ ৰোডৰ গামখাৰু দোকানখনেই হয় আমাৰ হয় কওকচোন হয় হয় কওকচোন অঁ নিশ্চয় পাব পাব আমাৰ দোকানত পাটৰ কাপোৰ মুগাৰ কাপোৰ তছ মুগা নুনী আৰু ভাল কটন কাপোৰ বহুত ভাল ভাল কটন কাপোৰ পোৱা যায় আৰু হাতে বোৱা কাপোৰ পায় কিন্তু দামটো অকণমান বেছি হয় আৰু হাতে বোৱা যে কাপোৰবোৰ আমাৰ এতিয়া আপোনাক কেনেকুৱা ধৰণৰ লাগেবা

অঁ অঁ পাব পাব অঁ অঁ অঁ পাব পাব মুগা আৰু পাট ন' অঁ আজিতো দোকানখন মই এতিয়া বন্ধ কৰি দিলোঁ মোৰ কাম এটা আছিলে আপুনি কাইলৈ ৰাতিপুৱা ন মান বজাত আহি যাব অঁ মই অঁ ন মান বজাত আহিব মই ভালৰ ভাল মুগা আৰু পাটৰ কাপোৰ উলিয়াই থ'ম বাৰু আৰু তাতে শালৰ পৰাও কাটি আনিছোঁ

অঁ হয় হয় অঁ অঁ মই আপোনাৰ কাৰণে ভালৰ ভালটো উলিয়াই থ'ম বাৰু আহিব দিয়ক নিশ্চয় নিশ্চয় আহিব দিয়ক হ'ব দিয়ক